অঁ অঁ অঁ অঁ মই মানে সেই বিষয়ে জানিবলৈ বিচাৰিছিলোঁ আৰু বা হ'ব দিয়ক মই চেষ্টা এটা কৰি চাম জনোৱাৰ বাবে ধন্যবাদ দেই